গ্ৰাম্য অঞ্চলত কোনো এটা ব্যৱসায় আৰম্ভ কৰিবলৈ লৈ গাঁৱৰ লোকসকলৰ প্ৰথম সমস্যাটোৱেই হৈছে অৰ্থৰ সমস্যা কাৰণ গাঁৱৰ লোকসকল হৈছে আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে যিকোনো এটা কাম কৰিবলৈ মূলধনৰ অভাৱ হয় মূলধনৰ অভাৱতেই তেওঁলোকে ব্যৱসায় আৰম্ভ নিয়াৰ ক্ষেত্ৰত বহুত পিছপৰি থাকে গাঁৱৰ লোকসকলৰ এটা ভুল ধাৰণা আছে যে যিকোনো এটা কাম কৰিবলৈ বহুতো অৰ্থৰ প্ৰয়োজন হয় কিন্তু কম মূলধনতে যে কি কোনো এটা কাম কৰি মানুহ স্বাৱলম্বী হ'ব পাৰে সেইখিনি সেই ধাৰণাখিনি গাঁও অঞ্চলৰ মানুহৰ নাই প্ৰথম গাঁও অঞ্চলৰ মানুহৰ কোনো এটা কাম কৰিবলৈ প্ৰথম সমস্যাটোৱেই হৈছে সেই মূলধনৰ সমস্যা মূলধনৰ অভা অভাৱতে মানুহবোৰ বহুত পিছপৰি থাকে গাঁও অঞ্চলৰ অৰ তেওঁলোকৰ যে কম মূলধনতে এটা সৰু ব্যৱসায় কৰি যিকোনো এটা ব্যৱসায় হৈ কৰি পেলাই আগবাঢ়ি যাব পাৰে সেই ধাৰণাখিনি তেওঁলোকৰ মনত নাহে দ্বিতীয়তে হৈছে যাতায়াতৰ সু সু সু যাতায়াত ব্যৱস্থাটো গাঁও অঞ্চলৰ সুচল নহয় তেওঁলোকে গৈ কোনো এখন দূৰ দূৰণিৰ বজাৰত গৈ যিকোনো বস্তুৱে বিক্ৰী কৰিবলৈ অকণমান অসুবিধা হয় এটা বজাৰ ব্যৱস্থাও এটা সমস্যা বুলি ক'ব পাৰি গাঁও অঞ্চলৰ ব্যৱসায়ীসকলৰ কাৰণে কাৰণ ওচৰতে কোনো এখন বজাৰ নাথাকে তেওঁলোকে যিকোনো কেঁচা সামগ্ৰীয়ে হওক বা অইন কিবা সামগ্ৰীয়ে হওক বহুত দূৰ দূৰণিৰ বজাৰত বিক্ৰী কৰিবগেলগীয়া হয় আৰু আৰু তেওঁলোকৰ যিখিনি ব্যৱসায়ৰ সামগ্ৰী সেই সামগ্ৰীখিনি সংৰক্ষণৰ সুবিধাও নাই গাঁও অঞ্চলত কাৰণ যদি কোনো এজন লোকে কেঁচা সামগ্ৰীৰ ব্যৱসায় কৰে যদি প্ৰথম দিনটোত তেওঁ সেই সামগ্ৰীখিনি বিক্ৰী কৰিব নোৱাৰে তাৰ সেই সামগ্ৰীখিনি নষ্ট হৈ যায় তেওঁ সংৰক্ষণ কৰি থ'বলৈ হাত তেওঁৰ হাতত কোনো সমু কোনো সুবিধা নাথাকে সেইটো এটা সমস্যা বুলি ক'ব পাৰি গাঁও অঞ্চলৰ ব্যৱসায়ীসকলৰ আৰু গ্ৰাম্য অঞ্চলৰ ব্যৱসায়ক সমৰ্থন কৰিবলৈ হ'লে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ মাজত সজাগতা আনিব লাগিব এইটো তেওঁলোকক বুজাব পাৰিব লাগিব যে আজিকালি আমি কম মূলধনতে বা কম মূলধনতে আৰু কম ঠাইতে যিকোনো এটা ব্যৱসায় আৰম্ভ কৰি আমি স্বাৱলম্বী হ'ব পাৰোঁ নিজৰ পৰিয়ালৰ লগতে সমাজৰো তেনেকৈ উন্নতি কৰিব পাৰি ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি আৰু আজিকালি ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰিয়ে বহুত মানুহে নিজেও স্বাৱলম্বী হৈছে আৰু আৰু বহুতো নিবনুৱাকো নিজৰ লগত ৰাখি সংস্থাপন দিছে তেনেকেই আমি হওক গাঁও অঞ্চলৰ ব্যৱসায়ী হওক ব্যৱসায়ক আগবঢ়াই নিবলৈ চেষ্টা কৰিব পাৰোঁ